হেল্ল' অঁ এইটো অলা এজেঞ্চিত লাগিছেনে অঁ মই অলপ আগতে আপোনাৰ এই কেব এখন বুক কৰিছিলোঁ অঁ বুক কৰিছিলো অঁ কিন্তু কাৰণ এটা হ'ল নহয় সেইখন মই কেঞ্চেল কৰিবলগীয়া হ'ল হেৰি কি কম আৰু গাটো মানে কি হ'ল মোৰ মোৰ গা নহয় অৱশ্যে এই মোৰ মিচেছৰ গা বেয়া হ'ল পতককৈ অঁ তেওঁক আকৌ হেৰি ঘৰত হেৰি চাবলগীয়া হৈছেনে মেডিকেল নিম বুলি ভাবিছিলো এতিয়াতো নহ'বই সেইকাৰণে মই তেনেকেই আপোনাৰ কি বুলি কম আৰু এই মোৰ এই এমাউণ্টটো ৰিফাণ্ড কৰিবলৈ ফোন কৰিছিলো অঁ মই আগতীয়াকৈ চাৰি হেজাৰ টকা দি থৈছিলো অঁ অঁ অঁ চাৰি হেজাৰ টকা দি থৈছিলো মই অঁ অঁ অঁ এমাউণ্টটো যিমাৰে পাৰে জল্দি মোৰ মানে অলা ৱালেটত পঠিয়াই দিবচোন কিমান দেৰি হ'ব বাৰু এইটো পঠিওৱাটো অঁ পঠিয়াই দিয়কচোন পাৰে যিমান পাৰে সোনকালে পঠিয়াই দিয়ক অঁ ঠিক আছে বাৰু যিমান পাৰে জল্দি দি দিব দেই অঁ হ'ব হ'ব অঁ থেংক ইউ থেংক ইউ